হেল্ল' বাইদ' নমষ্কাৰ বাইদ' মই বাবুলে ক'লোঁ অ' এই আমাৰ গাঁৱত মুগা পলু মানে আমাৰ এই গাঁৱৰ যুৱতীসকলে এটা উদ্যোগ স্থাপন কৰিছে আৰু ইয়াৰ পৰা মানে কেনেকদৰে তেওঁলোকে উপকৃত হ'ব পাৰে সেই বিষয়ে আপোনাক অহা দেওবাৰে এখন মিটিঙত আমি নিমন্ত্ৰণ জ জনাইছে তেওঁলোকে তাৰ বিষয়ে অকণমান তেওঁলোকক মানে কেনেদৰে যে তাৰ পৰা উপকৃত হ'ব পাৰি সেই বিষয়ে অকণমান বুজাইকেনে ক'বলৈ অ' পাৰিব বাইদ' অহা দেওবাৰে আপোনাক জনালোঁ আৰু অ' অ' থাকিব থাকিব বাইদ' অ' থাকিব আপোনাকো নিমন্ত্ৰণ জনাইছোঁ অ' অ' আহিব বাইদ' অ' অ'